উন্নয়ন আৰু বৃদ্ধিৰ ক্ষেত্ৰত নলবাৰী জিলাখনে সন্মুখীন হোৱা মূল সমস্যাসমূহ মূল সমস্যাসমূহ আজি কেইবছৰ মানৰ পৰা দেখা দিয়া বানপানী সমস্যাটোৱে মূল সমস্যা বুলি ক'ব লাগিব বান বানপানী বানপানী যেনে ধৰণে আমাৰ নলবাৰী নলবাৰী অঞ্চলৰ বিশেষকৈ বৰভাগ অঞ্চল হওক প্লাচ বৰভাগ অঞ্চল বিশেষকৈ বৰ বৰভাগ অঞ্চল নলবাৰী মেইন টাউন ইপিনে ইপিনে আপোনাৰ পশ্চিম পশ্চিম উত্তৰ দেশ নলবাৰীৰ মেইন মেইনকৈ মেইনকৈ এইটোৱে সমস্যা সমস্যা প্লাচ বানপানী হোৱাৰ লগে লগে আমাৰ যিসমূহ পকীকৰণ কৰা পকীকৰণে হওক বা ব্লক ইটাৰ ৰাস্তায়ে হওক এইবোৰ ৰাস্তা বানপানীৰ কাৰণে বানপানীও উঠি থাকিলে মানে কি তাত যিটো যিটো ধৰণৰ মানে যিমান দিনলৈকে লাষ্টিং হ'ব লাগিছিল ৰাস্তাটো সিমান দিন নহয় নহয় আৰু সোনকালে ৰাস্তাটো ভাঙি যায় ভাঙি যায় এনে ৰাস্তাটো আৰু কনট্ৰেক্টৰসকলে যিটো যিটো হাৰত ৰাস্তাটো উন্নয়ন বা যিটো হাৰত ৰাস্তাটো নিৰ্মাণ কৰিব লাগিছিল সেইটো ধৰণত নিৰ্মাণ কৰা দেখা নাযায় সেইটোও এটা সমস্যা আৰু আৰু কেইবছৰ মানৰ কেইবছৰ কেইবছৰ মানৰ পৰা আমাৰ যোৱা দুই তিনি বছৰ মানৰ পৰা নলবাৰী জিলাখন শিক্ষা নগৰী হিচাপে গঢ় দিয়াত আমাৰ নতুন নতুন যিসকল শিক্ষাৰ্থী আছে তেওঁলোকে যথেষ্টখিনি যথেষ্টখিনি প্রচেষ্ট প্ৰচেষ্টা কৰি থকা দেখা গৈছে প্ৰত্যেক বছৰে যদি আমি চাবলৈ যাওঁ হায়াৰ ছেকেণ্ডাৰী হওক বা বা হায়াৰ চেকেণ্ডাৰীয়ে হওক বা মেট্ৰিকে হওক ষ্টেণ্ডৰ সংখ্যাটো নলবাৰী পৰা বাঢ়ি বাঢ়ি গৈ এটাৰ পৰা দুটা দুটাৰ পৰা তিনিটা এনেকৈ বাঢ়ি বাঢ়ি গৈ আজি আজি এই যোৱা বছৰটোৰ আঠ নটালৈকে অহা দেখা গৈছে আৰু যথেষ্ট প্ৰতিভাৱান লোক নলবাৰীত মানে দেখিবলৈ পোৱা যায় প্লাচ আৰু শিক্ষিতৰ হাৰটো যথেষ্ট যথেষ্ট পৰিমাণে থকা মানে বৃদ্ধি হোৱা আজি কেইবছৰ মানৰ পৰা নলবাৰী জিলাত দেখা গৈছে অন্য জিলাৰ তুলনাত